পৰিয়ালটো থাকিলেও বহুতে খেতিত নিয়োজিত নহ'বলৈ বাছি লয় ইয়াৰ কাৰণ হ'ল ইয়াৰ কেইবাটাও কাৰণ আছে কাৰণ পৰিয়ালটো থাকিলেও যে এটা ডাঙৰ পৰিয়াল বা এটা সৰু পৰিয়াল থাকিলেও মানুহৰ খেতি মাটি থাকিলেও কিন্তু খেতিত মানুহে নিয়োজিত হ'বলৈ টান পায় কাৰণ কি হৈছে আমাৰ অসমৰ কথাকে কওঁ অসমত খেতিৰ কাৰণে যিবিলাক আমাৰ যাৱতীয় সা সঁজুলি আছে সেইবিলাক আমি যাৱতীয় সা সঁজুলিবিলাক আমি সময়মতে খেতিত নিয়োজিত কৰিবলৈ বা লগাবলৈ আমাৰ এই সা সুবিধাখিনি এতিয়াও আমাক চৰকাৰে ভালদৰে প্ৰদান কৰা নাই আৰু লগতে কি হৈছে খেতিত মানুহে আজিকালি মানুহে কাম কৰিবলৈ বেয়া পায় খেতিত নিয়োজিত হ'বলৈ এইটো কাৰণেই বেয়া পায় কাৰণ খেতিত আজিকালি মানুহে কষ্ট কৰিবলৈ বেয়া পায় কাৰণ খেতি অসমত মানুহৰ এবাৰেই খেতি হয় শালি খেতি কৰে বাকী অন্যান্য খেতিবিলাক মানুহৰ থাকিয়েই যায় এবাৰেই খেতি কৰে কিন্তু বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ দেশত কেইবাবাৰো বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ খেতি কৰে কিন্তু অসমত এবাৰেই খেতি কৰে মানুহে কিন্তু তাকে মানুহে পৰিয়ালটো যদিও থাকে তথাপিও মানুহক খেতি কৰি কৰিবলৈ টান পায় এইটো কাৰণে হৈছে যে সময়মতে আমাৰ প্ৰাকৃতিক যিটো পৰিৱেশ আৰু সময়মতে যেনেকৈ খেতিৰ কাৰণে কেইবাটাও বস্তু লাগে যেনে সময়মতে পানী লাগিব সাৰ লাগিব উপযুক্ত পৰিমাণে যাৱতীয় সা সঁজুলিবিলাকৰো প্ৰয়োজন হয় সেই সাজু সা সঁজুলিবিলাক কি হৈছে অসমৰ চৰকাৰে মানুহক সেই খেতিৰ কাৰণে যিবিলাক সা সঁজুলি খুব কম সময়তে যাতে খেতি কৰিবলৈ বা চপাবলৈ যিবিলাক সা সঁজুলি আছে সেইবিলাক এতিয়াও প্ৰদান কৰিব পৰা নাই আৰু সেইবিলাক যদি সা সঁজুলি এতিয়া পানীৰ কাৰণে আমাৰ যিটো খেতিৰ কাৰণে পানী যিটো ব্যৱস্থা সেই পানীৰ ব্যৱস্থাটো চৰকাৰে এতিয়াও ভালদৰে ব্যৱস্থা কৰিব পৰা নাই খেতিয়কসকলক আৰু লগতে কি হৈছে খেতি মাটি চহাবলৈ যিবিলাক সা সঁজুলি ব্যৱহাৰ কৰে সেইবিলাকো এনেও নগন্য তেনে সুবিধা চৰকাৰে খেতিয়কসকলক আজি পৰ্যন্তলৈকে ভালদৰে দিব পৰা নাই আৰু লগতে হৈছে কি মানুহবিলাক হ'ল আজিকালি পৰিয়ালৰতো তেনেকুৱা বহুত মানুহ থকা ধৰক পৰিয়ালটোতো তেনেকুৱা নহয় আজিকালি পৰিয়ালটো হ'ল এটা সৰু পৰিয়াল ডাঙৰ পৰিয়াল খুব কমেইহে দেখা যায় কাৰণ প্ৰত্যেকেই নিজৰ নিজৰ পৰিয়ালৰ কাৰণে নিজে নিজে মানুহৰ কি হয় আজিকালি চহৰমুখী হ'বলৈ ধৰিছে গাঁওমুখৰ গাঁওমুখী পৰিয়ালৰ পৰা গাঁৱৰ পৰা চহৰমুখী হ'বলৈ চহৰমুখী হওঁতে তেওঁলোকৰ নিজৰ হাত খৰচৰ বাবে চহৰত বিভিন্ন ধৰণৰ কাম কাজ বা চাকৰি কৰি যেনে তেনে পৰিয়ালটোক পোহপাল দিয়ে কিন্তু খেতিত লাগি থাকিলে কি হয় খেতিৰ পৰা যি উৎপাদন হয় খেতিৰ যিটো খৰচ হয় সেই খৰচৰ পৰিমাণটো বহুত বেছি হৈ যায়গৈ গতিকে এটা পৰিয়াল পোহ পাল দিবলৈ খেতিৰ জৰিয়তে নহয়গৈ যেনে তেনে এটা পৰিয়াল অকল খাই বৈ থাকিবহে পাৰে কিন্তু তাৰ উৎপাদনটো বেছি নহয়গৈ আৰু পৰিয়ালটো এটা চলিবলৈ বহুত পইচাৰো প্ৰয়োজন হয় গতিকে খেতি কৰি এটা পৰিয়াল চলিবলৈ বহুত অসুবিধাৰ সন্মুখীন হয় আৰু কৃষিৰ প্ৰয়োজনীয়তা কি হৈছে কৃষিটো হৈছে আমাৰ অসমীয়া সমাজৰ অসমীয়া পৰম্পৰাৰ এটা বিহুৰ লগত সম্বন্ধ থকা এটা বাপতিসাহোন গতিকে বিহুটো আমি কৃষিৰ জৰিয়তে আমি বিহু উদযাপন কৰোঁ আমাৰ তিনিটা বিহু আমি কৃষিৰ লগতে জড়িত প্ৰত্যেকটো বিহি বিহুত আমি কৃষি চপাই বা খেতি আমি চপাই যেতিয়া ভঁৰালত ভৰাওঁ তাৰ থ্ৰুৱেদিয়ে আমাৰ তাৰ জৰিয়তে আমাৰ কৃষিৰ য লগতে আমাৰ বিহুটো আমি উদযাপন কৰোঁ তেনেকুৱাকৈ এই সম্বন্ধটো ৰখাৰ উপৰিও কিন্তু আজিকালি মানুহে কৃষি কৰিবলৈ বহুত টান পোৱা হৈছে কাৰণ চৰকাৰেও সুবিধা কৰি দিছে বিনামূলীয়া পইচা বিনামূলীয়া চাউলৰ ব্যৱস্থা কৰিছে বিনামূলীয়াকৈ যেতিয়া চাউল মানুহে ওপৰতে পাই গৈছে তো সেইকাৰণেই খেতি কৰিবলৈ মানুহে টান পোৱা হৈ গৈছে এটা পোহপাল পৰিয়াল পোহপাল দিবলৈ চাউলকেইটাতো পায়ে আছে ওপৰত আৰু বেলেগ কিবা এটা কৰি আৰু খাই বৈ বেলেগকৈ কিবা কাম এটা কৰি চলিবলৈ তেনেই সহজ হৈ পৰিছে গতিকে খেতিত আজিকালি মানুহে নিয়োজিত নোহোৱাকৈয়ে বিভিন্ন ধৰণৰ কাম কৰি নিজেই পৰিয়ালটো পোহ পাল দিব লৈছে কৃষিৰ প্ৰয়োজনীয়তা বহুত আছে কিন্তু আজিকালি চহৰমুখী মানুহে কৃষি কৰিবলৈ খুব টানেই পোৱা হৈ গৈছে